আচলতে চাব গ'লে ভাৰতৰ পৰিবহন ব্যৱস্থাটো ঠিকে আছে মোৰ ফালৰ পৰা ক'ব গ'লে কিন্তু কিছুমান গাঁৱৰ অঞ্চলবিলাকত এতিয়াও পৰিবহন ব্যৱস্থা উন্নত হৈ উঠা নাই এতিয়া কিছুমান গাঁৱৰ এনেকুৱা জেগা আছে য'ত ৰাস্তা পদূলি আজিলৈকে উন্নত হোৱা নাই আৰু তাত পঢ়ি থকা কিছুমান ছাত্ৰ ছাত্ৰী হওঁক বা কিছুমান বয়সষ্ঠ লোকসকল যেতিয়া তাৰ পৰা চহৰীয়া অঞ্চল যাব লগা হয় তেতিয়া যান বাহনৰ বহুতো অভাৱ ঘটে যাৰ ফলতে স্কুলীয়া ল'ৰা ছোৱালীবিলাকে কলেজ স্কুল যাবৰ কাৰণে বহুত দিগদাৰ হৈ পৰে তাৰোপৰিও বৃদ্ধ মানুহবিলাকেও অসহায় হৈ পৰে পৰিবহনৰ ক্ষেত্ৰত গতিকে সেইসকলে খোজ কাঢ়িয়ে বহুত দূৰ যাব লগা হয় তেওঁ এটা টাইমত আমি শুনিছিলোঁ যে বহুত আগৰ দিনৰ মানুহবিলাকে এঠাইৰ পৰা আন ঠাইলৈ বহু খোজ কাঢ়ি গৈছিলে কিন্তু সেই পদ্ধতিটো কিছুমান গাঁও অঞ্চলত এতিয়াও চলি আছে গতিকে পৰিবহন ব্যৱস্থাটো কেৱল চহৰীয়া অঞ্চলৰ মাজতেই সীমিত হৈ আছে কিন্তু এতিয়ালৈকে গাঁৱলীয়া অঞ্চলত উন্নত হোৱা নাই বিকাশ হোৱা নাই আৰু চহৰীয়া অঞ্চলত যদিও পৰিবহন ব্যৱস্থা আছে তাতো কিছুমান সমস্যা আহি পৰে ধৰক আমাৰ যদি মেজিক হওঁক কিবা বাছ হওঁক বা ট্ৰেভেলাৰ হওঁক এই এনেকুৱা এখন গাড়ীত যেতিয়া মানে এজন মানুহে ট্ৰেভেল কৰি উঠে তাত ছীটবোৰ ভৰি যোৱাৰ পিছতো মানুহে ভৰি যোৱাৰ পাছতো তাত ওপৰঞ্চি সিহঁতৰ ড্ৰাইভাৰবিলাকে অতি বেছি পৰিমাণে মানুহ তাত ভৰাই লয় যাৰ ফলত বহি যোৱা লোকসকলৰ বহুত অশান্তি হৈ পৰে বুজি নাপায় যে মানে সেই আচলতে সেই গাড়ীখনে যিমানখিনি মানুহ ধৰে তাতকৈ বেছি ওপৰঞ্চি মানুহ লৈ যায় তো গৰম দিনত বহুতো প্ৰব মানে সমস্যা হৈ পৰে তাৰ ফলত কিন্তু সেইবোৰ কোনেও ভাবি নাচায় তেনেকৈ বহুতো সমস্যা সন্মুখীন হৈ পৰে